জাৰ্চি গৰু নোপোহোঁ আমি আমাৰ লোকেল গৰুৱে পোহোঁ আমি মেলিবলৈ জেগা আছে আৰু ৰাস্তাই ঘাটে দি থৈ দিওঁ চৰি ফুৰিব আমি সেই জাৰ্চি গাই পুহিবলৈ হ'লে বহুত প্ৰতিপাল কৰিব লাগিব আমি ইমানখিনি নোৱাৰোঁ আঁঠুৱা লাগিব আৰু যিডোখৰ জেগা বান্ধোঁ আমি গধূলি হ'লে ঠাইডখৰ অলমান পকা লাগিব প্ৰতিপাল কৰিব লাগিব আমি নাজানো নহয় ইমান এটা সেইকাৰণে আমি গাঁৱলীয়া গৰুৱে পোহোঁ আৰু গাখীৰকণ খায়ো ভাল লাগে বাৰু গাঁৱলীয়া গৰু জাৰ্চি গাই গাখীৰকণ বেছি ওলাই যদিও আমি নোৱাৰিম ইমানকৈ প্ৰতিপাল কৰিব আমি বহুত হেৰি মানুহ ক'ৰৱাত যদি পোহে কোনোবাই পোহিব পাৰে আৰু আমাৰ গাঁৱত নায়ো তেনেকুৱা জাৰ্চি গাই গৰু জাৰ্চি গাই গৰুও নাই আৰু কি সেইবোৰ প্ৰজেক্টৰ গৰুও নাই বহুত আমনি ডাক্তৰ সেই লগাব লাগিব আমি তেনেকৈও নেজানো ক'ত কি আছে আমাৰ এতিয়া এই গাই গৰু দমৰা গৰু সেইবোৰেই ভাল আৰু বান্ধিবলৈ পাওঁ আৰু সিহঁতক বেজি এটা দিলেও ভাল দৰৱ পাতি খোৱাবলৈ এতিয়া জাৰ্চি গাই কাৰণে আমি নোৱাৰোঁ নহয় সিমানখিনি প্ৰতিপাল কৰিব ক'ৰবাত যদি প্ৰতিপাল কৰা মানুহ আছে পাৰক পোহক চৰকাৰেও দিয়ক আমি চৰকাৰৰপৰা বিচাৰোঁ বাৰু গৰু ছাগলী গ'লে চৰকাৰে নিদিওঁ বুলিও নাইকোৱা চৰকাৰে দি আছে আমি এতিয়া নিয়ম কানুনবোৰ নেজানো যে ক'ত কি কৰিব লাগে আমি গাঁৱলীয়া মানুহ ক'ৰবাত যদি পানী দুনি অসুবিধাৰ কাৰণেও চৰকাৰে দিয়ক খুৱাবলৈ পানী খুৱাবলৈ যতন লাগিব জাৰ্চি গাই দানা পানী সিজাবলৈ যতন লাগিব আমি সেইবিলাক বিচাৰি নাপাওঁ নহয় কি কি দানা লাগে সেইবোৰ নেজানো আমাৰ গৰুক ঘাঁহ দিলেই হৈ যায় বা কলপাত দুখনমান কাটি দিলেও হয় কলগছ এজোপা কাটি দিলেও হয় আমি আকৌ জাৰ্চি গাই কাৰণে নেজানো নহয় ইমান এটা যিমতে পুহিব লাগে আমি সেইমতে নেজানো ক'ৰবাত যদি আমাৰ হেৰি গাঁৱলীয়া গৰু গাঁৱলীয়া গৰুৱে ঠিক আছে ভালকৈ দানা পানী খোৱালে গাখীৰকণ খায়ো ভাল লাগে ক'ৰবাত যদি কেনিবা যায় কোনোবাই খেদে মাহ তলিত খায় আৰু গৰুৱে মাৰপিত খালে কি হ'ব আমি গাখীৰকণ খাই ভাল পাওঁ নহয় আকৌ গাখীৰকণ গাখীৰকণৰ আশাতে আমি পোহোঁ ৰাক্ষস নহয় ক'ৰবাত যদি কাৰোবাৰ ঘৰত সোমাই যায় কোনোবাই ঠেং ভাঙিব বা কিবা এটা কৰিব ভয় অকণ চকু কাণ নিব লাগিব আৰু চকু কাণ দিলেহে হ'ব আকৌ আমি বেছি যদি খেদা কৰা কৰে বান্ধি থওঁ বান্ধি থ'লে কিবা বেয়া হ'ব জানো বেয়া নহয় নহয় আমাৰ গাঁৱলীয়া হেৰি ক'ৰবাত আলি পদূলিয়ে বান্ধি থওঁ আলি পদূলিয়ে বান্ধি থ'লেও ক'ৰবাত সেইটোৱে আৰু জেগা চেগা উলিয়াই বান্ধিব লাগিব আগৰ নিচিনা বান্ধিবলৈও জেগা নাই গোটেই বাটতে দিওঁ আৰু দুৱাৰমুখে দুৱাৰমুখে বান্ধি বান্ধি আৰু সেই গতিকে পুহিছোঁ আৰু দুই চাৰিটা